অঁ বাইদেউ বাইদেউ এই হম ৱৌ আপকা দোকা দোকান কা চামনে যে নেয়া চে নাইবাৰটো আয়া হে অঁ অঁ বাইদেউ মোক না ৰাতিপুৱা নটা বজাতে তামোল আৰু পাণ লাগিছিলে পাম নেকি অঁ অঁ এ এপোণ তামোল লাগিছিলে আৰু পাণ লাগিছিলে অঁ অঁ আপ নে আপ মই নটা বজাতে গৈ পেলাই লৈ আহিম আপ ৰখ দিজিয়েগা হাঁ মোৰ ঘৰত পূজা আছে মানে ঠিক আছে এপোণ এএক এক এই কি পাণ পাণ পাণ এগুচি পাণ হঁ হঁ হঁ ঠিক আছে দিয়ক হাঁ ঠিক হে ঠিক হে ঠিক হে হাঁ ঠিক